শিক্ষাই কেনেদৰে সাংস্কৃতিক পথাৰ পথাৰত ওপৰত প্ৰভাৱ পেলায় শিক্ষাই আচলতে সাংস্কৃতিক পথাৰত বাৰুকৈয়ে প্ৰভাৱ পেলায় কাৰণ আমাৰ শিক্ষাই শিক্ষাই হৈছে আমাৰ সাংস্কৃতিক পথাৰখনত প্ৰভাৱ পেলাই মানে কি কৰিব লাগে কি নালাগে সাংস্কৃতিক এই গোটেইখিনি কথা আমাৰ শিক্ষাই প্ৰভাৱ পেলায় আমাৰ শিক্ষা আচলতে আমাৰ থাকিবই লাগিব আৰু শিক্ষাই যিমান শিক্ষাৰ ওপৰতে আমি সাংস্কৃতিক যিখিনি আমাৰ প্ৰভাৱ বাৰুকৈয়ে পৰে সাংস্কৃতিক প্ৰভাৱ আমাৰ বুলি ক'লে আমি কেনেদৰে আমাৰ নিজৰ সাংস্কৃতিটো ৰক্ষা কৰিব পাৰো কি কৰিব পাৰো আচলতে আমি এইখিনি বিশেষভাৱে আমি গম পাম শিক্ষাৰ দ্বাৰাই